হেল্ল' নেইনা অঁ কি কৰিছ অঁ ময়ো আছোঁ এই বহি আছোঁ ভালনে অঁ মোৰো ভালেই দে অঁ অঁ কলেজ গৈ আছ নাই অঁ অঁ ঠিকে আছে দে মোক এই ৰাজগড় ৰোডলৈ ট্ৰেন্সফাৰ দিলে নহয় গম পাৱ নাই অঁ এই ক'বলৈকে নহ'লে ঘপচে হ'ল হেৰি লেটাৰখন আহিলে মই গুচিয়ো আহিবলগীয়া হ'ল ক'বলৈকে নহ'লে অঁ অঁ তাকেই ইয়ালৈ ট্ৰেন্সফাৰ দিলে জেগাটোত ইমান ওলাই মেলি যোৱা নাই যে চিনিয়ো নাপাওঁ অঁ অঁ এই ৰাজগড় ৰোড চেভেন অঁ অঁ হাউচ নাম্বাৰ টুৱেণ্টি থ্ৰী

অঁ আহিবি দে কেতিয়াবা অঁ অঁ তাকে অনলাইনত ফৰ্ম এখন পূৰাই আছোঁ মই বোলো তোক অলপ সহায় বিচাৰোঁচোন তই পূৰ কৰি দিব পাৰিবি

তাকে ঠিকনাটো বিচাৰিছে ঠিকনাটো ন ৰাজগড় ৰোড চেভেন হাউচ নাম্বাৰ টুৱেণ্টি থ্ৰী দিলোঁ তাৰপাছত ফোন নাম্বাৰটো বিচাৰিছে সাত তিনি চাৰি দুই পাঁচ দুই ছয় আঠ ন শূন্য অঁ ফোন নাম্বাৰটো হ'ল বাৰু তাৰপাছত আহিছে ইমেইল ঠিকনা ইমেইলটো দি দিওঁ ন ইয়াত ইমেইল ডট ক'ম ৰাজলক্ষ্মী টু থ্ৰী ফ'ৰ অঁ তাকেই এতিয়া আপডেট কৰি দিলে হ'ব নেকি ৰ'বিচোন ফোনটো নাকাটিবি মই আপডেট দি লওঁ অঁ অঁ আপডেট ক্লিক অঁ আপডেট হৈ গ'ল থেংক ইউ দেই বহুত সহায় কৰিলি তই অঁ অঁ তাকেই অঁ আহিবিচোন কোনোবা দিনা অঁ ভাত খোৱাকৈ আহিবি ঘৰৰ মানুহকো লৈ আহিবি লগতে অ' অঁ ঠিক আছে দে আহিবি কোনোবা দিনা অঁ অঁ ধন্যবাদ বহুত সহায় কৰি দিলি তই অঁ ধন্যবাদ